জটিল ধাৰণা আৰু বিষয়বস্তু প্ৰকাশ কৰিবলৈ শিল্পীসকলে যিকোনো প্ৰতীকবাদ বা উপমাৰ ব্যৱহাৰ কৰে যেনেধৰণে যিকোনো এটা বিষয়বস্তু বা জটিল বিষয়বস্তু প্ৰকাশ কৰি পেলাই শিল্পীসকলে যেনেকৈ ধৰক আমাৰ গছ বন লটিকা নদ নদী এইবিলাকক উপমা হিচাপে শিল্পীসকলে ব্যৱহাৰ কৰে আৰু বিভিন্ন বিষয়বস্তু যেনেধৰণে এটা মানুহৰ দেহটোৱে ধৰক শিল্পীসকলে প্ৰকৃতি হিচাপে ব্যৱহাৰ কৰে ধৰক আউল বাউল বতাহৰ লগত যেনেকৈ দীঘল চুলি কৰিবলৈ চুলিকোছাৰ কথা প্ৰকাশ কৰিবলৈ ধৰক শিল্পীসকলে যেনেকৈ চুলিয়ে এগৰাকী যুৱতীৰ যেনেকৈ চুলিত ঢৌ খেলে ঠিক তেনেদৰেই শিল্পীসকলে সেই চুলিখিনিৰ কথা বা ঢৌ খেলা সাগৰৰ লগত বা নদীৰ ঢৌৰ লগত শিল্পীসকলে ব্যৱহাৰ কৰে বা ঢৌৰ লগত প্ৰকাশ উপমা ব্যৱহাৰ কৰে সাগৰত ঢৌ বা যিকোনো নদীৰ ঢৌৰ লগত ধৰক যুৱতীগৰাকীৰ প্ৰকাশ কৰিলে আৰু যিকোনো গছ বন লটিকা আদি বিভিন্ন প্ৰাকৃতিক বস্তুৰ লগত শিল্পীসকলে আমাৰ জটিল ধাৰণাৰ বিষয়বস্তুসমূহ প্ৰকাশ কৰে আৰু বহুতো চৰাই চিৰিকটি এনেবিলাক বস্তু বিষয়বস্তু শিল্পীসকলে প্ৰতীকবাদ আৰু উপমা হিচাপে ব্যৱহাৰ কৰে